জন্তুবোৰক আমি গৰুক আমি গৰুৰ যিটো মানে ধানৰপৰা যিটো মল ওলাই মল মানে আমাৰ ঘৰত গুদা বুলি কওঁ গুদা গুদা খুওৱা যায় গুদা খুৱালে মানে কি হয় গৰুবিলাক অলপ যদি আমি গুদা ৰাতিপুৱা গৰুটো উলিয়াই দিয়াৰ আগতে গৰুটো উলিয়াই দিয়াৰ আগতে যদি আমি অলপ গুদা খুৱাই দিওঁ তেতিয়াহ'লে গৰুটো মানে পূৰা মোটা হৈ থাকে আৰু মানে মাইকী গৰু যিটো গাভিনী গৰু গাভিনী গৰু যদি আমি গুদাটো খুৱাই দিওঁ গুদাটো খুৱাই দিলে সিহঁতৰ স্বাস্থ্যটো মানে ভালে থাকে আৰু যিটো মানে পোৱালি জন্ম পাব সেই পোৱালিটো মানে ভালে থাকে স্বাস্থ্যটো অলপমানে স্বাস্থ্যৱান পোৱালি জন্ম পাব আৰু সেইটো কাৰণত গুদা আমি তিনি টাইম খুৱাওঁ ৰাতিপুৱা এবাৰ দুপৰীয়া এবাৰ আৰু গৰু গৰু আমি পথাৰত লৈ যাওঁ আনাৰ পিছত এবাৰ খা খুওৱা যায় আৰু গৰুক আমি কলগছৰ যিটো মানে মাজৰ দিলটো থাকে সেই মাজৰ কলগাছডাল কাটি কেনেও মানে মানে দিয়া যায় কিন্তু মানে হেৰি গৰুক দিয়া যায় সেইয়া কি বুলি কয় এইটো গাখীৰ দি থকা গৰুকো দিয়া যায় মানে গাখীৰটো ভালকৈ ওলায় আৰু কলগছ খালে মানে সিহঁতৰ হেৰিটো নোলাই আৰু গাখীৰ নোলাই মানে কি বুলি কয় ভোকটো মানে প্ৰায় শেষে হৈ যায় তাৰপিছত আৰু আৰু পুৱা খেৰ দিয়া যায় যিটো খেৰ মানে এই ধানৰ মানে এই ধানটো কাটিলে মানে এই হেৰি হয় আৰু এই আগ কাঢ়ি কিনে যিটো ধান কটা যায় মানে নৰাটো নহয় আৰু ধানৰ আগখিনি কাটি কিনে আমি মাৰাণ মাৰো মাৰাণ মাৰি কিনে যিটো খেৰ ওলাই সেই খেৰটো যদি খেৰটো মানে কি আৰু বহুত লাহি হৈ যায় ন মাৰাণ মৰাৰ পিছত সেই লাহি খেৰটো মানে থৈ দিওঁ জাপি কিনে থৈ দিলে মানে তেতিয়া আমি যেতিয়া বাৰিষা দিনত আৰু ঘাঁহ চাহ নাপাই না ঘাঁহ চাহ নাপালে আমি আৰু সেই খেৰটো খুওৱা যায় খেৰটো খুৱালে মানে ৰাতি দি থৈ দিলে সিহঁতে এডালো নোহোৱা কৰি কিনে খেৰটো খায় খেৰটো খালে আৰু পানী দিবা লাগে পানী দিলে সিহঁতৰ স্বাস্থ্যটো মানে ভালে থাকে খেৰ খেৰ খালে মানে গৰুবিলাকক পানী দিবা লাগে পানী দিলেহে সেই স্বাস্থ্যটো মানে ভাল হয় গৰুগিলাকৰ মানে যিটো মানে আমি হালোৱা গৰু বুলি কওঁ হালোৱা গৰুকো সেই খুওৱা যায় আৰু গাহৰি আছে গাহৰিকো আমাৰ এই কিনা খাদ্য পায় সেই খাদ্য খুওৱা যায় গাহৰিক আৰু গাহৰিক মানে আমাৰ যিটো আমাৰ গাঁৱত পোৱা গাহৰি সেইটো গাহৰিক আমাৰ মহ হেৰি খুওৱা যায় গুদাও খুওৱা যায় গাহৰিগিলাকক গাহৰিগিলাক বহুত ভোকাতুৰ হৈ থাকে যি দিলেও খাই থাকে আৰু মানে সিহঁতক আৰু সেইকাৰণে এই গুদা খুওৱা যায় আৰু সিহঁতক এৰি দি থোৱা যায় এৰি দি থলে সিহঁতে মানে কচুটো যে কচুটো আৰু গাহৰিক মই এটা বিশেষ খাদ্য দিওঁ আমি কচু কাটি কিনে কচুটো মানে বইল কৰা যায় জুই দি কিনে জুই দি কিনে আমি বইল কচুটো পিচ পিচকৈ কাটো টুকুৰা টুকুৰি কৰি কেনে সৰু সৰুকৈ কাটি কিনে সেইটো বইল কৰা যায় আধা সিজা আৰু তাতে চাউল দিয়ে অলপ চাউল দিলে মাৰ উঠি যায় মাৰ উঠি গ'লে মানে সেই গাহৰি গাহৰিবিলাক মোটাবান হয় আৰু স্ৱাস্থ্যটো ভালে থাকে তাৰপিছত আৰু ছাগলী ছাগলীকো আমি চাপৰ খুওৱা যায় এই দোকানত কিনা চাপৰ পায় আজিকালি সেই চাপৰটো আনি কিনে ছাগলীকবিলাকক খুওৱা যায় কাৰণ ছাগলী চাপৰটো খাই খাহী ছাগলী বিশেষকৈ খাহী ছাগলী আমাৰ গাঁৱত খাহী ছাগলীৰ বহুত দাম এনে ব'হাগ বিহুতটো ব'হাগ বিহু মাঘ বিহুত বিশেষকৈ খাহী আৰু পঠাৰ বহুত দাম সেইবিলাক পতকৈ ডাঙৰ হোৱাকলেগে আমি কিবা নহয় কিবা খুৱাবই লাগিব গুদা গুদা খুৱাব লাগব আৰু চাপৰ চাপৰটো বহুত খাই ছাগলীয়ে সেইকাৰণে আমি চাপৰটো কিনি আনো চাপৰটো সেইকাৰণে কিনি আনো মানে সেইটোৰ বস্তা চিষ্টেমত আনিলে অলপ কমত পোৱা যায় আৰু সেইগিলাক খালে ছাগলীগিলাক স্ৱাস্থ্যটো ভালে থাকে আৰু আমি হাঁহ হাঁহটো হেৰি কৰা যায় হাঁহকো গুদা খুওৱা যায় তাৰপিছত ছাগলী ছাগলী ছাগলীটো আৰু গছৰ পাত গা বিশেষকৈ গমাৰি গছটো বাগান কৰা যায় বাগান কৰি কিনে চাপৰ চাপৰকৈ ৰখা যায় গমাৰি গাছটোৰ পাতবিলাক আমি কাটি আনি কিনে সিহঁতক দিওঁ আৰু দিলে আৰু খাই আৰু মাকৈ মাকৈ যিটো হেৰি হয় হোৱাৰ পিছত যিটো গুদা মানে মেচিনত লৈ গ'লে এই ধান বনা মেচিনত লৈ সেই লৈ গ'লে তাতোও তাৰমানে পোৱা যায় আৰু পালে আৰু সেই মাকৈটো গুড়া কৰি কিনে খুওৱা যায় তাৰপিছত আৰু এটা বস্তু আছে গৰুৰ কাৰণে গৰুৰ কাৰণে দল ঘাঁহ পায় অঁ দল মানে এই পথাৰত অলপ দ' দ' মাটিত হয় আৰু সেই দল ঘাঁহটো যদি আমি কাটি আনিব পাৰোঁ কাটি আনিব পাৰিলে মানে সেই দল ঘাঁহটো মানে গৰুক যদি আমি অলপ ৰ'দত দি কিনে দিওঁ আৰু সেইটো মানে ৰ'দত দিবা লাগে কাৰণ তাতে বিভিন্ন বীজাণু থাকিব পাৰেতো তাহাঁতক মানে ডাইৰেক্ট পানী দি থাকিলে লাগি থাকিলে গৰু মানে হেৰি হৈ যাব পাৰে এইয়া শৌচ যিটো শৌচ কৰে আৰু সেইটো মানে বিজল বিজলকৈ ওলাই যায় সেইকাৰণে আমি ৰ'দত দিবা লাগে দল ঘাঁহটো কাটি আনি দল ঘাঁহটো কাটি আনি আৰু ৰ'দত দিলে সেইটো মানে হেঁতৰ স্ৱাস্থ্যৰ কাৰণে বহুত ভাল গৰুগিলাক গৰুৰ কাৰণে তাৰপিছত আৰু ছাগ ছাগলীয়েও খায় ছাগলী কিছুমান ছাগলীৰ বাচি থাকে বাৰু কিছুমানে খাই বাৰু বেছিভাগে খাই মানে আৰু যিটো মানে বাকাৰ ঘাঁহ হয় সেই ঘাঁহটো মানে কাটি আনিব লাগে কাটি আনি কিনে সেইটো কুটি দিয়ে মানে খেৰ আমাৰ যিটো ধান খেৰ থাকে সেই ধান খেৰটোৰ লগত আমি মানে কি আৰু বঠি দিওঁ বটে কিছুমানে কটাৰি দিওঁ কুটে সেনেকৈ কুটি কিনে দিয়ে তাৰপিছত আৰু গুদাৰ লগত আমি ভাত মিক্স কৰি দিওঁ আৰু গৰুক চাপৰো দিয়া যায় স্ৱাস্থ্যটো মোটাবান হ'বৰ কাৰণে চাপৰো দিব লাগে এইখিনিয়ে আৰু স্ৱাস্থ্য যদি ভালে ৰাখিব লাগে জন্তুবিলাকৰ এই মাকৈ গুড়া বা আমাৰ ভাষাত এইয়া গুদা আৰু চাপৰ এইয়া ছাগলীৰ কাৰণে গছৰ পাত আজিকালি সেয়ে কৰা কৰে সেয়ে কৰে মানুহ ছাগি ছাগলী পথাৰত দি থ'লে স্ৱাস্থ্যৱান নহয় সেয়ে অলপ ঘাঁহ খাব আৰু বাৰিষা দিনটো দিগদাৰে হয় চব পথাৰ চথাৰগিলাক আৰু ভৰ্তি হৈ থাকে সেইখিনিয়ে আৰু